অঁ ছাৰ মই এই শিৱসাগৰৰ হিষ্টৰীৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ আপুনি মোক বুজাই দিব পাৰিব নেকি অলপ হয় অঁ অঁ কওক

হয় ছাৰ

হয় হয়

হয় ছাৰ

হয় নিশ্চয় মই আপোনাক যোগাযোগ কৰিম মই শিৱসাগৰৰ গোটেইখিনি আপোনাৰ লগত চাবলৈ

হয় নিশ্চয় আপুনি মোক হয় ছাৰ হয় হয়

আপুনি মোক জনাই দিয়াৰ বাবে আপোনাক ধন্যবাদ হ'ব অঁ অঁ ঠিক আছে ছাৰ হ'ব তেন্তে